হেল্ল' ধেমাজি ৰেষ্টুৰেণ্ট হয় মোৰ যে চাওমিনৰ অৰ্ডাৰটো আছিলে আপোনালোকে এটা কাম কৰিব মোৰ ঘৰত বাচন বৰ্তন নাই আৰু মোৰ বন্ধু এজনৰ লগত আছে গতিকে আপোনালোকে ডিছ দুখনে আৰু দুখন চামুচ অৰ্ডাৰটোৰ লগত পঠাই দিব